চৰকাৰে একমনে চাকৰি দিব হ'লে নানা ধৰণৰ কাম হাতত ল'ব লাগিব আৰু তেতিয়াহে চাকৰি দিব পাৰিব আৰু যদি চৰকাৰে কাম বা আঁচনি হাতত নলয় অধিক চাকৰি দিব নোৱাৰিব বহুত কাম কামত লাগিলেহে চৰকাৰে চাকৰি দিব পাৰিব চাকৰিৰ বাবে বহুত বহুত ল'ৰা ছোৱালীৰ সুবিধা হৈছে চৰকাৰে এই আঁচনি বহুত লোকক আগবঢ়াই দিছে চৰকাৰে এই আঁচনি পায় বহুত ল'ৰা ছোৱালীয়ে আনন্দ হৈছে এই আঁচনিয়ে ল'ৰা ছোৱালী জীৱনৰ ভৱিষ্যত আগবাঢ়ি যাবৰ বাবে চৰকাৰে বিভিন্ন আঁচনি আগবঢ়াই দিছে আঁচনিৰ সহায়ত ল'ৰা ছোৱালীবোৰে ভাল কাম চাকৰি কৰিব পাৰে সেই আশাৰে চৰকাৰে বিভিন্ন চাকৰিৰ আঁচনি আগবঢ়াইছে